হয় দাদা হয় আপোনালোকৰ মই অনলাইনত মই আপোনালোকৰ ৱেবচাইটটো চাইছিলোঁ তাত আপোনালোকে গাড়ী আৰু এনেকুৱা ধৰক বাহন আপোনালোকে দিয়ে যাৰ জৰিয়তে মানুহে ভ্ৰমণ কৰিব পাৰে হয় গতিকে মোৰ অসুবিধাটো হ'ল মোৰ আজি নিশা বাৰটা বজাত মোৰ ট্ৰেইন আছে পল্টন বজাৰৰ পৰা হয় ইমান নিশা পলমকৈতো মই কোনো ধৰণৰ বাহন নাপাম মই সেই ট্ৰেইনৰ ওচৰলৈ যাবলৈ বা ষ্টেচনলৈ যাবলৈ গতিকে মই আপোনালোকৰ তৰফৰ পৰা জানিব বিচাৰিছোঁ কিবা বাহনৰ উপলব্ধ হ'ব নেকি নিশা পলমকৈ হ'লেও হয় সেইকাৰণে মই আপোনালোকৰ ৱেবচাইটটো চাইছিলোঁ অনলাইনত চাই মই আপোনালোকৰ তৰফৰ পৰা এখন বাহন মই ল'ব বিচাৰোঁ যোনখনে মোক নিশা মোক ট্ৰেইন ষ্টেচনলৈকে থ'বগৈ পাৰে

হয় মোৰ নিশা বাৰটা বজাত আছে ট্ৰেইন হয় মই মালিগাঁৱত থাকোঁ মই মালিগাঁৱৰ পৰা আপোনাৰ পল্টন বজাৰলৈকে যাম পল্টন বজাৰ ট্ৰেইন ষ্টেচনৰ পৰা মোৰ ট্ৰেইন আছে

ধন্যবাদ দাদা মোৰ কাৰণে এখন আপোনালোকৰ তৰফৰ পৰা এখন বাহন দিয়ক যাতে মই নিশা বাৰটা বজাত মোৰ ট্ৰেইনখনৰ ট্ৰেইনখন ল'বগৈ পাৰোঁ হয় মই

ধন্যবাদ মোক মোক হয় এইটোৱেই মোবাইল নম্বৰ মোৰ

এনেই কেব কেব মানে আপোনাৰ চা চাৰিচকীয়া বাহনেই হ'ব অটো বা তেনেকুৱা ধৰণৰ তিনিচকীয়া বাহন উপলব্ধ হ'ব নেকি

হয় হয় হ'ব মোৰ চাৰিচকীয়া বাহন হ'লেও হ'ব হয় মই চাৰে দহমান বজাত মই যোৱাতো সিদ্ধান্ত লৈছোঁ ধন্যবাদ দাদা হয় ধন্যবাদ দাদা হয় মই মালিগাঁৱৰ পৰাই যাম মই পল্টন বজাৰলৈকে যাম মোৰ নাম অভিজিত নাথ ধন্যবাদ দাদা হয় ধন্যবাদ